বাইদেউ অসমীয়া ভাষাৰ উন্নতিৰ হকে আমি কি কি কাম কৰা উচিত বাৰু অসমীয়া ভাষাৰ উন্নতিৰ বাবে আমি প্ৰথমেই বিদ্যালয়সমূহত অসমীয়া ভাষাটো একেবাৰে নিম্ন শ্ৰেণীৰপৰাই আমি প্ৰাক প্ৰাথমিকৰপৰাই অসমীয়া ভাষাটো অন্তৰ্ভুক্ত কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাটো ভালদৰে বুজি পায় আৰু লিখিব পাৰে সেয়েহে আমি বিদ্যালয়সমূহত এই অসমীয়া ভাষাটো প্ৰথমতে আমি অন্তৰ্ভুক্ত কৰিবই লাগিব তাৰপিছত অসমীয়া ভাষাটোৰ আমি সকলোৱে শুদ্ধভাৱে ক'ব পাৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকল আজিকালি দেখা যায় যে ব্যক্তিগত যিসমূহ ইংৰাজী মাধ্যমৰ বিদ্যালয় সেইসমূহত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে তেওঁলোকে অসমীয়া ভাষাটোৰ প্ৰতি অলপ অনিহা প্ৰকাশ কৰা দেখা যায় এই ক্ষেত্ৰত যাতে অভিভাৱকসকলে বিশেষভাৱে তেওঁলোকৰ সন্তানক অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰি তোলে ঘৰতো যাতে অসমীয়া ভাষাটো শুদ্ধভাৱে তেওঁলোকে পাতে তাৰবাবে গুৰুত্ব দিব লাগে আৰু অভিভাৱকেও মই ভাবোঁ তেওঁলোকে ঘৰত বিদ্যালয়ৰ বাহিৰত তেওঁলোকে ঘৰত থাকি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সন্তানসমূহক অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে যেনে ঘৰতেই বক্তৃতা কিছুমান বক্তৃতা মানে আদি দি পেলাই ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সন্তানসমূহক অসমীয়া ভাষাৰ প্ৰতি মানে ক'ব পৰাকৈ সলসলীয়াকৈ ক'ব পৰা পৰিৱেশ গঢ়ি তোলে আৰু বিভিন্ন ধৰণৰ অসমীয়া আলোচনী অসমীয়া গ্ৰন্থসমূহ তেওঁলোকক পঢ়িবলৈ কিনি দিব লাগে আৰু অসমীয়া ভাষাটোতো এক এটা সুন্দৰ ভাষা গোটেই ভাৰতবৰ্ষৰে বাকী ভাষাসমূহৰ সমান্তৰালকৈ অসমীয়া ভাষাটো খুব সুন্দৰ এক সৰস এক মানে সকলোৰে ভাললগা এটা অসমীয়া ভাষাটো মই ভাবোঁ অসমীয়া আমাৰ অসমত থাকি পেলাই যিসমূহ ব্যক্তি তেওঁলোকে আন ভাষাসমূহ বাদ দি অসমীয়াতে মানে ভাষা বেলেগ ভাষা জনাতো মই বেয়া বুলি কোৱা নাই হিন্দী ভাষা তেওঁলোকে শিকক শিকাতো ইংৰাজী ভাষা শিকাতো সেইটো মই বেয়া বুলি ক'ব খোজা নাই কিন্তু অসমতে থাকি অসমীয়া ভাষাটো প্ৰতি যদি বেছি গুৰুত্ব দিয়ে মই ভাবোঁ অসমীয়া ভাষাটো ভালদৰে উন্নতি হ'ব আমি বহুত লোক দেখা যায় যে দোকান বা বজাৰলৈ গ'লে হিন্দীভাষী এগৰাকী ব্যৱসায়ী লগত বা দোকানীৰ লগত হিন্দীতে কথা পাতে মই ভাবোঁ সেইটো নকৰি পেলাই অসমীয়াতে প্ৰশ্নটো সুধিব লাগে যে কিতনা দাম হে য়ে চব্জি কা কিতনা দাম হে এনেকুৱা ধৰণৰ নুসুধি পেলাই এই শাক পাচলিটোৰ দাম কিমান তেতিয়া তেওঁলোকে বাকী ভাষাৰ হিন্দী ভাষীসকলেও অসমীয়া ভাষাটো তেওঁলোকে বুজি মানে যদিও তেওঁলোকে নাজানে কিন্তু জানিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব আৰু অসমীয়াতে উত্তৰ দিবলৈ পাৰিব মই ভাবোঁ এনেকুৱা কৰিলে অসমীয়া ভাষাটো আমাৰ অসমীয়া ভাষাটো উন্নতি হ'ব আৰু অসমীয়া ভাষাটো উন্নতি হোৱা বৰ বিশেষকৈ প্ৰয়োজন হৈ পৰিছে আজিৰ যুগত কাৰণ আমি অসমতে থাকি যদি নিজৰ অসমীয়া ভাষাটোৰ প্ৰতি যদি অনিহা প্ৰকাশ কৰোঁ তেনেহ'লে তেতিয়াহ'লে আমাৰ অসমীয়া জাতিৰ অস্তিত্বই বা ক'ত থাকিব সেয়েহে অসমীয়া ভাষাটো সকলোৱে খুব আদৰৰে ল'ব লাগে আৰু বাকী আমাৰ যিসকল হিন্দীভাষী লোক আছে তেওঁলোকেও অসমত থাকি পেলাই এই ভাষাটোৰ প্ৰতি যাতে শ্ৰদ্ধা জনায় এয়ে মই মোৰ ফালৰপৰা মই কামনা কৰিছোঁ